আমাৰ অঞ্চলত এনে সুবিধা আছে বাৰু যেনে খেলুৱৈ আঘাত হ'লে ভৰি চৰি ভাঙিলে নানা ধৰণৰ হস্পিতাল আছে যেনে তেজপুৰ মেডিকেল কলেজ লগতে সেই ভৰিৰ সিৰ চিৰ আদিৰ ওপৰতো ষ্টাডি কৰিবলৈ ডক্টৰ আছে বহুতো লগতে কনকলতা চিকিৎসালয়ো আছে তাৰ পিছত ফিজিঅ'থেৰাপিষ্টো আছে আমাৰ অঞ্চলত এনে বহু ধৰণৰ ইনষ্টিটিউট আছে ৰিহেবিলিটেচন সুবিধা আছে সেইবাবে কোনো খেলত আঘাত পালেও খেলুৱৈৰ আকৌ পুনৰ ঠিক হৈ যোৱাৰ সম্ভাৱনা বহু থাকে